নিদিষ্ট ঋতুত কোনো ৰোগ হয় যেনে বৰষুণৰ বতৰত মানুহৰ চৰ্দি জ্বৰ মূৰৰ বিষ বৰষুণত তিতিলে অনেক ধৰণৰ বেমাৰ হয় সেই বেমাৰ আমাৰ সহ্য নহয় বাবে আমি চৰ্দি লাগিলে বা জ্বৰ হ'লে আমি সন্ধিয়া সময়ত গৰম পানী কৰি হাত ভৰি ধুই জুইত অলপ সেক দি নহৰু তেল আদি লগাই চৰ্দি জ্বৰ হোৱা বাবে আমি নাকে কাণে তেল দিওঁ আৰু অলপ মালিচ চালিছ কৰি পাৰিলে টেবলেত চেবলেত আনি খাওঁ বা ৰাতি ভাত নাখাই আমি ৰুটি বা ভাজি আদি খাওঁ তেতিয়া আমাৰ চৰ্দিবোৰ ভাল হয় সেইবাবে আমি ঋতু অনেক ঋতুত অনেক বেমাৰ হয় শীতকালত চৰ্দি হয় বসন্ত কালত কলেৰা আদি হয় কলেৰা হ'লে আমি পায়খানা হয় আৰু পায়খানাত আমাৰ কিছুমানৰ শাওঁ পৰে সেইবাবে আমি পৰিষ্কাৰ হ'ব লাগে কলেৰা হ'লে মানুহ বহুত হতি যায় সেইবাবে আমি কলেৰা হ'লে পৰিষ্কাৰ হৈ থাকি লগে লগে দেৰি নকৰি ডক্টৰৰ তালৈ যাব লাগে আৰু ডক্টৰক দেখুৱাই ঔষধ পাতি খাব লাগে